হেল্ল' এই মই ফোনটো কৰিলোঁ কিবা আমাৰ আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে দুআ দুআষাৰমান জানিবলৈ বিচাৰিছোঁ তাকে আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে দুআষাৰমান

কওকচোন

আচ্ছা

অঁ অঁ

অঁ নাই নাই নাই ঠিক আছে মই কথাখিনি জানি বহুতখিনি হেৰি পালোঁ ঠিক আছে পিছত জানিবলগীয়া